মোৰ তেনেকুৱা বহুত বেছি অভিজ্ঞতা সাধাৰণতে বন্ধুবৰ্গৰ জন্মদিন উদযাপন কৰি তেওঁলোকক ছাৰপ্ৰাইজ কৰি মই বহুত বেছি ভাল পাওঁ তেনেদৰে আমি এতিয়া গৱেষণা কৰি থকাৰ অৱস্থাত মায়াৰ জন্মদিন উদযাপন কৰিছোঁ তাইক এটা বুক ছেল্ফ গিফ্ট দিছোঁ তাই বহুত বেছি ভাল পাইছে তেনেদৰে নিৰ্মালিৰ জন্মদিন উদযাপন কৰিছোঁ তাইক দুটা পেণ্টৰ লগত পিন্ধা কুৰ্তি উপহাৰ দিছোঁ যিখিনি তাই সাধাৰণতে পিন্ধে যিটো বস্তু তাই পিন্ধি ভাল পায় বা তেনেকুৱা ধৰণৰ কাপোৰেই পিন্ধে তেনেকুৱা ধৰণৰ দুটাকৈ কুৰ্তি তাই তাইক আমি উপহাৰ দিছোঁ তেনেদৰে ৰিম্পী ৰিম্পীৰ জন্মদিনত পম্পীৰ জন্মদিন নয়নতৰা হওক আমি সকলোৱে জন্মদিনত বিশ্ববিদ্যালয়ত গৈ কেক কাটিছোঁ তেওঁলোকক ছাৰপ্ৰাইজ কৰিছোঁ তেওঁলোকক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ তেনেদৰে মোৰ ভণ্টিৰ জন্মদিনৰ দিনাও মই তাই গম নোপোৱাকৈ যিযোৰ মন পছন্দৰ এযোৰ কাপোৰ ল'বলৈ বহুদিনৰ পৰা মনতে পুহি ৰাখিছিল সেই কাপোৰযোৰ মই তাইক গম নোপোৱাকৈ মনে মনে উপহাৰ দিছোঁ জন্মদিনৰ দিনা ছাৰপ্ৰাইজ হিচাপে তেনেদৰে কেক কাটিছোঁ সিহঁতেও মোৰ জন্মদিনত দুটা তিনিটাকৈ কেক আনি মোৰ বাৰ্থডে উদযাপন কৰিছে বেলুন লগাইছে নিজ ইচ্ছামতে গতিকে বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰাৰ মোৰ অভিজ্ঞতা খুবেই মধুৰ আৰু বিয়াৰ কথাটো ক'বই নালাগে বিয়া মই মোৰ লগৰ কেইবাজনী বিয়াৰ বিয়াতো সখী হৈ পাইছোঁ কৰিশ্মা পূজা মুনু গায়ত্ৰী প্ৰথমে আৰম্ভ কৰিছোঁ গায়ত্ৰীৰ বিয়াৰ পৰা তেতিয়া সাধাৰণতে মই প্ৰথমে ষ্টাইল কৰি কৰি আৰম্ভ কৰিছোহে জোছনাবাৰ বিয়াত তেনেকৈ ষ্টাইল কৰা নাছিলোঁ এযোৰ সাধাৰণ কাপোৰ পিন্ধিছিলোঁ গায়ত্ৰীৰ বিয়াৰ পৰা লাহেকৈ ষ্টাইল কৰিব আৰম্ভ কৰিছোঁ শাড়ী পিন্ধিছোঁ গায়ত্ৰীৰ বিয়াত মই মূল সখী বুলি ক'ব নোৱাৰি মোৰ লগত কৃতিকাও আছিলে কিন্তু পূজাৰ বিয়াত মই মূল সখী হিচাপে গৈছোঁ তাইৰ বিয়াত তিতাবৰ এটা বিবাহ ভৱনত অনুষ্ঠিত কৰা হৈছিলে গুডু বিবাহ ভৱন তালৈ আমি পুৱা ৰাতিপুৱা তিনি বজাতে উঠি তালৈ গৈছোঁ তিনি বজাতে বিয়াৰ বাবে উঠিব লগা হৈছে কিন্তু অভিজ্ঞতাবোৰ বহুত মধুৰ আমি ডিএছএলআৰত বহুত বেছি ফটো উঠিছোঁ আৰু বহুত বহুত মানে ফুৰ্ত্তি কৰিছোঁ আৰু কৰিশ্মাৰ বিয়াত কিছু নিয়ম নীতিৰ মাজে যাব লগা হ'ল যিহেতু ঘৰ চোতালতে বিয়াখন পাতিছিলে গাঁৱতে বিয়া গাঁৱৰ বিয়াবিলাকত সাধাৰণতে নীতি নিয়ম অলপ পালিব লগা হয়েই গতিকে তাইয়েই বইল ভাত খাব লগা যেতিয়া হৈছে লগতে মইয়ো বইল ভাত খাইছোঁ তাই য'ত সেৱা কৰিব লগা হৈছে মইয়ো সেৱা কৰিছোঁ আৰু ছোৱালী ৰখাৰ আগদিনাৰ যিটো ৰাতি ৰখা বুলি কোৱা হয় সেইখিনিতো আছেই সেইখিনিও উদযাপন কৰিছোঁ মেহেন্দি লগোৱা কইনাক নাম গোৱা আত্মীয়সকলক নাম জুৰি পিনে মৰ্টন বিচৰা ইত্যাদি বিভিন্ন ধৰণৰ যিখিনি আমি ফুৰ্ত্তি ফাৰ্ত্তা কৰিছোঁ বা অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনিও বহুত বেছি ভাল আৰু তেনেদৰে মুনুৰ বিয়াৰ কথা যদি ক'বলৈ যাওঁ তাই মোৰ কলেজৰ বান্ধৱী তাইৰ বিয়াতো মই সখী হৈছোঁ বহুত বেছি গৰম আছিলে ফেনৰ ব্যৱস্থাও ইমান ভাল নাছিলে কাৰণে আমাৰ বহুত অসুবিধা হৈছিলে যিহেতু কইনাজনীকে বিচি থাকিব লগা হৈছিলে কিন্তু তাইক যেতিয়া আমি দৰা ঘৰত থ'বলৈ যাওঁ তেতিয়া অলপ সন্ধিয়া লাগিছে বতৰটো ভাল কৰিছে তেতিয়া আমি অলপ সকাহ পাইছোঁ আৰু দৰাঘৰত গৈ আমি নাচিছোঁ কিন্তু কইনাক এৰি থৈ আহিব লগা হোৱাত দুখো লাগিছে মনত পিছদিনা যেতিয়া তাইক অকলে এৰি থৈ আহিছোঁ তাই মই দুইজনীয়ে সাৱতা সাৱতিকৈ কান্দিছোঁ দুখ লাগিছে কিন্তু বান্ধৱীবিলাকক অৱস্থাসম্পন্ন ঘৰত পৰা চাই আৰু তেওঁলোকে মনে বিচৰা ধৰণৰ দৰা পোৱাতো চাই পিনে যথেষ্ট সুখো অনুভৱ কৰিছোঁ বাৰু গতিকে জন্মদিন আৰু বিয়াৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা বহুত বেছি বুলি ক'ব পাৰি